আপুনি এটা নতুন এপাৰ্টমেণ্টলৈ গৈছে আৰু আপুনি যোৱাৰ আগতে বডবেণ্ডৰ সহযোগ্য ব্যৱস্থা কৰিব লাগে মই সকলো বডবেণ্ডৰ গ্ৰাহকৰ পৰামৰ্শ লয় আৰু এটা ভাল সংযোগ স্থাপন কৰিম